সাহিত্যক সমাজৰ দাপোন বুলি কোৱা হয় গতিকে সমাজত ঘটি থকা ঘটনাবিলাক কথাবিলাককে মই আনি সাহিত্যৰ ঠাই দিওঁ আৰু সেয়ে মই ৰণনীতি বুলি ভাবোঁ

মই যে বহুতো কবি প্ৰবন্ধ লিখিছোঁ বা গল্প লিখিছোঁ এটা সেইটো নহয় এনেই মই দুটা এটা গল্প দুটা এটা প্ৰৱন্ধ মাজে সময়ে লিখোঁ সেইবিলাকৰ ভিতৰত হ'ল কি মই অলপতে এটা গল্প লিখিছিলোঁ পপীয়া মুকুল আৰু এটা গল্প লিখিছিলোঁ সেইটো হ'ল পদুমণি গাঁৱৰ পদুমফুল তাৰপৰা প্ৰবন্ধও লিখিছোঁ দুই চাৰিটা নামবোৰ পাহৰি গৈছোঁ এতিয়া কিন্তু এটা প্ৰবন্ধ মোৰ মনত আছে সময় চিন্তা আৰু আমি আৰু এইবিলাক সব সমাজত ঘটি থকা ঘটনাবোৰে মই তাত লিপিবদ্ধ কৰিছোঁ গতিকে সেয়াই আৰু